এই ক'ত হ'ব আৰু ঘৰতে তই অঁ অঁ খবৰ ঠিক ঠাক কিবা প্লেন নেকি চৰকাৰী পুখুৰীত এই হুন্দা আনা গেইছি না সিচঁবাক লেগি পানী বহুত দুখুন পানী বহুত হ'ল দুখুন আৰু চলি আছে না এই অঁ পানী বহুত নেকি এই হুন্দাটো মাৰবা লাগবো আ হুন্দা বেপাৰী কিমান দিম বুলি কৈছি ৰৌ ৰৌ মাছ কিমান কিলো বুলি কিমান কিমান মান কৈছি সিহঁতে দে অঁ দুইশ আৰু চন্দাটো অলপ দাম লাগবো আমাক

অঁ ৱেইট আছে আজি গধূলি হুন্দাটো লগে দেওঁ আজি বেপাৰীৰ লগত যায় আমি দুটা ওলাই যায় বেপাৰীৰ লগত কথাটো পাতি লওঁ পাতি উঠি আজি গধূলি হুন্দাটো যদি লগে দেওঁ তেতিয়াহ'লি কালি ৰাতিপুৱাক লেগি পানীটো ক্লীয়াৰ হৈ যাব ৰাতি ৰখবা লাগবো দুটা ল'ৰা লগে দিবা লাগবো ৰাতি ৰখবাক লেগি মাজে মাজে আমিও যাই থাকবা লাগবো অঁ অঁ সেনকে এই অঞ্জন আৰু হৰেকৃষ্ণক ৰাতি যদি ৰখবা দিবা পাৰি অঁ আৰু ভূ ভূ অঁ হুন্দাটো ফোন কৰি দিলি আৰু ভূপেইৰ তাত জাল তাল আছে নহয় বেছিকে

ৰাখবা লাগবো আমাৰ খিনিও ৰাখবা লাগবো আৰু পইচাটোতো ওলাবাই লাগবো আৰু মাছ থাকবা লাগে খালটোত দিয়া গেইছি নহয় বহুতখিনি পইচাৰ মাছ ওলে গেল অঁ অঁ এই যাৱা কালি কুচিয়া গিডাল ভাল আছিল পথাৰত পাৱা সেই কিডাল ভাল কুচিয়া আছিল সেই কিডাল তেনকৈ আৰু বাকী ঘৰত ঠিকে আছেনে চব কথা পাতি আমি আলোচনাটো কৰি লওঁ আজি ইতাও ওলে আইভা পাৰি চ'কৰ ফালে ওলে আহি আলোচনাটো কৰি লওঁ অঁ অঁ ঠিক আছে দে পিছে লগ পাম আৰু গধূলি অঁ অঁ ঠিক আছে দে ৰাখো বাৰু